অঁ প্ৰাণ দা নেকি এই মই এই পৰা কৈছোঁ ৰব চিন্ময় আপুনি ক'ত দোকানতে আছে নেকি অঁ অঁ এই অলপমান আলোচনা কৰিব লগা আছিল ৰব আপোনাৰ লগত বাইদেউৰ বিয়া এই মাল লাগিছিলে নহয় বিয়াৰ কাৰণে গোটেইখিনিয়ে লাগিব ইতা একদম গোটেই চাউলৰ পৰা দালি চবজি আলু পিয়াজ গোটেইখিনি আপোনাৰ তাৰপৰা যিখিনি গেলামাল বস্তু আছে সেইখিনি ল'ম বুলি ভাবিছোঁ ইতা আপুনি দাম চামৰ কথা অলপমান কওক নাই কম মানে ইতা ধৰক মানে আমাৰ ঘৰৰে দোকানে আছে তথাপিতো মই সদায় আপোনাৰ তাতে যাই থাকো না সেইকাৰণে আপোনাক অঁ ইতা টেন পাৰ্চেণ্টটো অলপ বেছি হয়েই আপুনি এটা কাম কৰক মানে আমাৰ ভিনদৌৰে দোকান আছে ভিনদেউ কমেও আপোনাৰ ধৰক বাৰ বাৰৰ পৰা পোন্ধৰ পাৰ্চেণ্ট মান ডিচকাউণ্ট দিম বুলি কৈছে তথাপিতো আৰু সদায় আপোনাৰ পৰা আনি থাকোঁ যিহেতু আপোনাৰ পৰা ল'ম বুলি ভাবিছিলোঁ ইতা আপুনি যদি এ নহয় এঘাৰ পাৰ্চেণ্ট অলপ বেছি হয় আপুনি আলুৰ কেনেহান দাম লৈছে আলুৰ বস্তা এই এশ টকা ক'তহে এই আপুনি কমকৈ ধৰক অলপ আশী টকাকৈ ধৰক এই হ'ব হ'ব আপুনি শুনক আপোনাৰ তাতে সদায় বস্তু কিনো আপুনি যদি ইতা এই ডাঙাৰ বজাৰখনতে এখন্নি কমে নেদে নহয় দকানতটো যাম কিন্তু আপুনি দামটো ঠিককৈ কৈ লওক যদি হয় তেতিয়া ডাইৰেক্ট আৰু আপোনাৰ তাতে যাম গোটেই মালখিনি উঠে লৈ আহিম অঁ আপুনি থাকিব নে দকানতে ন

অঁ হ'ব দিয়ক ঠিক আছে